নমস্কাৰ ছাৰ অঁ ছাৰ মই হেৰি কেইদিনমান ধৰি মোৰ পেটত অলপ প্ৰব্লেম পাই আছোঁ অলপ বিষ আজি চাৰি পাঁচদিন হ'ল মোৰ সোঁ চাইডে

কেতিয়াবাটো তলত লাগে কিন্তু লাহে লাহে ওপৰতো যেন উঠে তেনেকুৱা টাইপ বিষায় আৰু কেতিয়াবা বহুত বেছি বিষায় আৰু মানে সহ্য কৰিব পৰা বিধৰ নহয় আৰু বিষটো মছলাজাতীয় খাদ্য মই খাই এই খাইছিলোঁ কিন্তু ইমান বেছি খোৱা নাই বাৰু এনে মই গেছৰ হেৰি কৰিছিলোঁ গেছৰ টেবলেট খাইছিলোঁ দুদিন ধৰি খাই আছোঁ কিন্তু তেনেকে এক একো লাভ পোৱা নাই

আল্ট্ৰাচাউণ্ড কৰিব লাগিব হেৰি আপোনাক হেৰি কেইটা বজাত লগ পাম নটাৰপৰা দুটালৈকে দেওবাৰে বন্ধ থাকে ন ঠিক আছে মই তেতিয়াহ'লে আপোনাক লগ কৰিম ঠিক আছে ঠিক আছে থেংক ইউ মেডাম